মই নিজে তাঁতৰ তাঁত বওঁ যেতিয়া মই কাপোৰ কানি ব্যৱসায় কৰোঁ ধৰক নিজৰ হাতে বওঁ ঘৰতে নিজে পিন্ধিবলৈয়ো বওঁ আৰু ব্যৱসায় মানে ধৰক বেচিবৰ কাৰণে বওঁ নিজে বেচি মেলি মানে নিজে নিজে পৰিয়াল তেনেকৈ পোহপাল দিওঁ ধৰক আৰু নিজে ধুনীয়াকৈ মানে কাপোৰ ব্যৱসায় কৰি চলি থকা হয়

কেতিয়াবা মানুহে বিচাৰি আহে তেতিয়াও মই ঘৰ ঘৰত থাকিলে ঘৰতো এনেকৈ ঘৰত ঘৰৰ দোকান বুলি তেনেকৈ পাৰ্থক্য নাই আৰু দোকানতে বিকা হয় সেইটোৱে আৰু সেই ব্যৱসায়টো ধৰক হৈ গ'ল আজি পোন্ধৰ বছৰ বিছ বছৰ মানে হ'ল ধৰক মই তেনেকৈয়ে নিজে তাঁত বৈ পেলাই কাপোৰখিনি ব্যৱসায় কৰি তেনেকৈ চলি আছোঁ আৰু এই ব্যৱসায়টো কৰা কথা মোৰ মনলৈ মানে এনেকুৱা নহয় মানুহজনে ইনকম কৰে ধৰক ল'ৰা ছোৱালীক পঢ়াব লাগে ঘৰখন দেখোঁ চলিবলৈ অকণমান টকা পইচা প্ৰয়োজন হয় যিহেতু ল'ৰা ছোৱালীক পঢ়াব লগা হয় ঘৰ খৰচটো বাঢ়িছে গতিকে মই নিজে ভাবিলোঁ যে মই যদি কিবা এটা ব্যৱসায় কৰোঁ তেতিয়াহ'লেতো যদি দুইজনৰ ব্যৱসায় এটা হয় ভালকৈ চলিব ঘৰখন ল'ৰা ছোৱালীকো ভালকৈ পঢ়াব শুনাব পাৰিম সেইবুলি মানে মোৰ মনলৈ যেতিয়া আহিলে তেতিয়াই মই ব্যৱসায়টো আৰম্ভ কৰিবলৈ ধৰিলোঁ আৰু সেইমতে ধৰক নিজে কাপোৰ কানি তৈয়াৰ কৰি মানে চলি আছোঁ ধুনীয়াকৈ ব্যৱসায়টো চলাই নি আছোঁ আৰু